হয় মই ফ্লিপকাৰ্ডৰ পৰা মুখত ঘঁহা ক্ৰিম এটা অৰ্ডাৰ কৰিছিলোঁ ঠাণ্ডা দিনত ব্যৱহাৰ কৰা তো প্ৰথমতো মই ক্ৰিমটো ব্যৱহাৰ কৰি ভালেই পাইছিলোঁ ছালখনতো ভাল লাগিছিলে প্ৰথম প্ৰথম ব্যৱহাৰ কৰাকেইদিন তাৰপিছত লাহে লাহে মোৰ ছালখন বেছি তেলেতীয়া নিচিনা অনুভৱ হ'ল মোৰ লাহে লাহে যেন ছালখন বেয়াহে হৈছে মুখত গুটি গুটি উঠা নিচিনা অনুভৱ কৰিলোঁ তো মই লাহে লাহে ক্ৰিমটো ব্যৱহাৰ কৰা বাদ দিয়া বাদ দিবলৈ ললোঁ তো মই এইটো ক'ব বিচাৰোঁ যে এনেকুৱা এনেকুৱা বস্তুবোৰ বিক্ৰী নকৰিলেই ভাল হয়তো মানুহৰ ছালখনত বিভিন্ন অসুখ ছালৰ অসুখো হ'ব পাৰে বিবি ছালৰ অসুবিধা হ'লেতো স্কিনখনৰ বহুত প্ৰবলেম হয় তো মানুহে চাই চিতি বস্তুবোৰ সে ব্যৱহাৰ উপযোগীকৈ মানুহক বিক্ৰী কৰিব লাগে নহ'লে ছালখনত বিভিন্ন অশান্তিৰ সৃষ্টি হয় তো সেইটোৱে মই ক'ব বিচাৰোঁ আৰু